সমাজ বুলি ক'লে আমি আমাৰ যিখিনি মানুহ আমাৰ পৰিয়াল সেইখিনি গোটেই আমি সমাজৰ কথা বুজো আৰু সমাজৰ সমাজ এখনত থাকিবলে হ'লে আমি জানোঁ মানুহ সামাজিক মানুহক মানুহ লাগিবয়ে কিন্তু ইয়াৰ সমান্তৰালভাৱে প্ৰয়োজনীয় হ'ল কলা কাৰণ কলাৰ অবিহনে হয়তো জীৱনটো ৰঙীন নহ'ব কাৰণ আমি ইতিমধ্যই এখন যান্ত্ৰিকতাৰ পৃথিৱীত সোমাই গৈছোঁ যাৰ পৰা ওলাই অহাটো ইমান সহজ নহয় কাৰণ এতিয়া জীৱনটো এখন মানে জীৱনটো যুঁজৰ দৰে হৈছে গতিকে যিখিনি আমি আজৰি সময় পাওঁ আমি নিজৰ কলা সুলভ মনটো জিয়াই ৰাখিবলৈ যিমান পাৰোঁ যিমানখিনি পাৰোঁ চেষ্টা কৰিব লাগে কাৰণ জীৱনটো সুন্দৰ অকল কলাই কৰিব পাৰে আৰু যেতিয়া এজন মানুহৰ জীৱনটো ভাল হ'ব তেওঁ নিজৰ লগৰ দহজন মানুহৰ জীৱনটো ভাল কৰিব পাৰিব আৰু যেতিয়া সেই বাকী মানুহখিনি জীৱনটো ভাল হ'ব তেতিয়াই আমি সমাজ এখন ভাল হোৱাত অৰিহণা যোগাব পাৰিম গতিকে কলা তাৰ যি প্ৰকাৰতে নহওক কিয় লাগিলে ছবি অঁকাই হওক গান গোৱাই হওক কিতাপ লিখা হওক পঢ়া হওক কলা জীৱনত খুবেই প্ৰয়োজনীয়